ঘৰ বনোৱা ক্ষেত্ৰত আমি প্ৰথমতে গোঁসাই মাটি আনি আমি চা দিশবোৰ চাই লওঁ গোঁসাইৰ তাতে চাই কিনে আমি ঘৰৰ খুটা পুতোঁ প্ৰথম অৱস্থাত খুটা পোতা হয় পুতি কিনে মানে চোৱা হয় মানে দিশটো চোৱা হয় কোনফালে বনালে ভাল হ'ব বেয়া হ'ব এইটো চোৱা হয় চাই কিনে আমি ঘৰৰ খুটা পুতোঁ খুটা পুতি পাছত মানে ঘৰটো বনোৱাৰ কাৰণে আগবাঢ়া হয় আৰু ঘৰৰ আৰু ঘৰটো বনোৱাৰ সময়ত পাকঘৰ শৌচাগাৰ পানীৰ ব্যৱস্থা মঠ মন্দিৰ ইত্যাদি বনোৱাৰ কাৰণে ব্যৱস্থা কৰা হয় দিশবোৰ চাই লোৱা চাই চাই লোৱা হয় আৰু বাকী বাকী আগত আগত যি কেঁচা মানে ঘৰৰ হেৰি আছিলে ব্যৱস্থা আছিল আজিকালি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হৈছে মোডীৰ নৰেন্দ্ৰ মোডী চাহাবৰ তেতিয়াৰ পৰা গাঁৱৰ ঘৰবোৰ এতিয়া পকীকৰণৰ ব্যৱস্থা কৰা হৈছে আমাৰ গাঁৱত প্ৰায় ঘৰবোৰ প্ৰধানমন্ত্ৰীৰ যি আঁচনি আঁচনিৰ অধীনত পকীকৰণৰ ব্যৱস্থা কৰা হৈছে